অঁ ভালে আছে ভাল ভাল ভাল মানে তাকে আপোনালোকৰ এইফেলে এইবাৰ খেতি বাতিবিলাক কেনেকুৱা আছে ধান খেতিবিলাক

বিঘাই প্ৰতি এইবাৰ কিমান আহিছে তথাপিতো বিঘাই প্ৰতি হয় হয় মানে আপোনালোকে কোনটো ধানৰ খেতি কৰিছে এইবাৰ ধানবিলাক পথাৰতে মাৰি আনে নে ঘৰত মাৰে মাৰেহি আপোনালোকে অঁ আন বছৰতকৈ প্ৰডাক্টশ্যন এইবাৰ আপোনালোকৰ বেয়া ন

অঁ হয় এই আপোনালোকে কি ধানৰ খেতি কৰিছে এইবাৰ হ'ব হ'ব দিয়ক